হেল্ল' দাদা মই এখন কেব বুক কৰিছিলোঁ এতিয়ালৈকে আহি পোৱা নাই মানে মইতোতো আপোনাৰ তিনিটা মান বজাতে মই বুক কৰিছিলোঁ এতিয়া আপোনাৰ চাৰে তিনিটা হ'ল আপুনি ইমান দেৰি কৰি আছে মোৰো দেৰি হৈ আছিলে যিহেতু আপুনি কিহৰ কাৰণে ইমান দেৰি কৰিছে আপুনি মই কাষ্টমাৰটোৰ একদম প্ৰবলেম হৈ আছে না যিহেতু আপুনি সোনকালে আহিব লাগিছিলে মই এতিয়া আছোঁ আপোনাৰ পুলিচ পইণ্টৰ মেইন পুলিচ পইণ্টতেই আপুনি আহিলেই মোক দেখিব আপুনি যিমান পাৰে সোনকালে আহিব চেষ্টা কৰক কাৰণ কি মোৰো এতিয়া বৰ দেৰি হৈ আছে সেইকাৰণে আপুনি য'ত আছে তাপা যিমান পাৰে সোনকালে আহিব চেষ্টা কৰক আপুনি পিছে আছে ক'ত ইমানতো দেৰি কোনেও নলগাই ইমান দেৰি আহিবলৈ আপুনি য'ত আছে যিমা মানে যেনেকৈয়ে আছে কাৰণ কি মোৰো ইমান দেৰি হৈ আছে মই এতিয়া আধা ঘণ্টা পাৰেই হ'ল ৰখি থকা সেইকাৰণে আপুনি যিমান পাৰে সোনকালে আহিবলৈ চেষ্টা কৰক নহ'লে মোৰো কামটো দেৰি হৈ যাব মোৰ এফালে যোৱাৰ কথা আছে সেইকাৰণে আপোনাক বুক কৰিছিলোঁ এতিয়া আপুনি যিমা য'তেই আছে যিমান পাৰে সোনকালে আহক মই এতিয়া আছোঁ আপোনাৰ পুলিচ পইণ্টৰ মেইন আপোনাৰ আহিলেই মোক দেখিব আৰু আপুনি ইমান দেৰি নকৰিব যিহেতু মোৰ এতিয়া দেৰি হৈ আছে সেইকাৰণে আপুনি যিমান পাৰে সোনকালে আহিব চেষ্টা কৰক নহ'লে মোৰো দিগদাৰ হ'ব আপুনি এতিয়া যিমান পাৰে সোনকালে আহক সময়তো আপোনাৰ এতিয়া মই তিনিটা বজাতে পাৰ কৰিছোঁ বুক কৰিছিলোঁ এতিয়া চাৰে তিনিটা হ'ল আধা ঘণ্টা ধৰি আপুনি ৰখাই থৈছে মোক ইমান দেৰিতো হ'ব নালাগিছিলে আপুনি যিমান পাৰে সোনকালে আহক মই পুলিচ পইণ্টৰ ওচৰতে আছোঁ